মই উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়াৰ পিছতে ৰাজস্থানৰ কোটালৈ গৈছিলোঁ অসমৰ বাহিৰত বুলি ক'বলৈ গ'লে ৰাজস্থানৰ কোটালৈ এবছৰৰ কাৰণে গৈছিলোঁ নিজকে মানে উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়াৰ পিছত এটা পৰীক্ষা হয় জে ডাবল ই বুলি সেই জে ডাবল ই পৰীক্ষাৰ কাৰণে নিজকে সাজু কৰিবলৈ সেই তালৈ ৰাজস্থানৰ কোটালৈ গৈছিলোঁ আৰু ইয়াতে বহুতে কোৱা শুনিলোঁ যে তাতে এনেকুৱা ধৰণৰ প্ৰতিষ্ঠান বহুত আছে য'ত জে ডাবল ই পৰীক্ষাৰ বাবে সাজু কৰা হয় ল'ৰা ছোৱালীসকলক সেয়েহে মই এবছৰৰ কাৰণে সেই ৰাজস্থানৰ কোটাৰ আপোনাৰ এই ডাইমেনশ্য়ন ক্লাছেছ বুলি এখন প্ৰতিস্থান আছিলে তালৈ গ'লোঁ তাত এবছৰ মই পঢ়া শুনা কৰিলোঁ তাত এবছৰ পঢ়া শুনা কৰি থাকোঁতেই মই মাজতে এবাৰ জয়পুৰলৈ গ'লোঁ জয়পুৰৰ আপোনাৰ বহুতখিনি আগৰ দিনৰ ৰাজ মহাৰাজাৰ কিলাবিলাক চাবলৈ পালোঁ আৰু জোধপুৰলৈও গ'লোঁ জোধপুৰতো কিছুমান তেনেকুৱা ধৰণৰ পুৰণি সংগ্ৰাহালয় আৰু তেনেকুৱা ধৰণৰ বহুতখিনি বস্তু চাই মেলি আহিলোঁ আৰু তাতে পঢ়া শুনা কৰাৰ সময়তে খুবেই ভাল লাগিলে তাত